মই ম'বাইল এটা লোৱা কথা ভাবিছিলোঁ মানে মোৰ পুৰণা ম'বাইল যিটো আছিলে সেইটো ভাগি থাকিলে মই ভাবিলোঁ মানে আজি তিনিমাহ মান আগত ভাগিছে তাৰপিছত মই ভাবিলোঁ মোৰ বিহুও আহি আছে বিহুৰ আগতে ম'বাইল এটাকে লওঁ মই যোৱা এপ্ৰিল মাহৰ তিনি তাৰিখে মই ম'বাইল এটা ল'ম ম'বাইলটো ল'ম ভাবিলোঁ আৰু ম'বাইলটো ল'লোঁ সেইদিনা মানে অৰ্ডাৰ কৰিলোঁ সেইদিনা তাত আপোনাৰ অৰ্ডাৰটো ডিচকাউণ্ট মানে অৰ্ডাৰটোৰ প্ৰাইচ আছিলে টুৱেণ্টি থাউজেণ্ড তাত অফাৰ দেখুওৱা আছিলে ফিফটি পাৰচেণ্ট অফ দিছিলে আৰু তাত মই তে ফিফটি পাৰচেণ্ট অফ দিলত টুৱেণ্টি থাউজেণ্ডত মই টেন থাউজেণ্ডত ম'বাইলটো পাই গ'লোঁ আৰু সেই অৰ্ডাৰটোত আপোনাৰ ম'বাইলটোৰ লগত পাৱাৰ বেংক দিছিলে আৰু তাৰ লগত আছিলে আপোনাৰ আজিকালি যিহেতু সাধাৰণতে এইবিলাক নিদিয়ে কিন্তু মোৰ লগত তাত হেডফোন দিছিলে আৰু প্লাছ আপোনাৰ চাৰ্জাৰ দিছিলে আৰু তাৰ লগত এক্সট্ৰা মেম'ৰি কাৰ্ডো মোক এভেইলেবুল কৰাইছিলে তাৰ পাছত যেতিয়া আপোনাৰ অৰ্ডাৰটো আহিলে তো তেতিয়া মই অৰ্ডাৰটো চালোঁ সেই অৰ্ডাৰটোত যিমান কেইটা বস্তু দিয়া আছিলে সেই গোটেই কেইটা বস্তুৱে একদম একজেক্টলি যিমান কেইটা বস্তু কৈছিলে সেই গোটেই কেইটা বস্তু মোৰ ওচৰত আহি পালে আৰু ধৰক মই যিমানটো টাইমত অৰ্ডাৰটো তাত পাব বুলি লিখি দিছিলে ধৰক তাত সাতদিনৰ ভিতৰত অৰ্ডাৰটো পাব বুলি কৈছিলে কিন্তু তাতকৈ বহুত আগতে ধৰক মোক তিনদিন আগতে মানে চাৰিদিনতে মোক অৰ্ডাৰটো এভেইল এভেইলেবুল কৰালে তো তাৰ কাৰণে মোৰ বহুত ভাল লাগিছে আৰু যিহেতু এই অৰ্ডাৰটোত কিছুমান অৰ্ডাৰ ধৰক খুব কম দিনৰ ৰিটাৰ্ণ পলিচী দিয়ে কিন্তু মোক এই অৰ্ডাৰটোত প্ৰায় এক মাহৰ সময়ৰ ৰিটাৰ্ণ পলিচী দিছিলে যিটো কাৰণে মই ধৰক ম'বাইলটো ইউজ কৰি পেলাই যদি মই বেয়াও পালোহেঁতেন বা ম'বাইলটোৰ কিছু প্ৰব্লেম পালোহেঁতেন তো তাত মই ৰিটাৰ্ণ কৰিব পাৰিলোহেঁতেন কিন্তু মোৰ বেয়া লগা নাই ম'বাইলটো ইউজ কৰি যথেষ্ট ভাল লাগিছে আৰু ম'বাইলটোৰ কোৱালিটিজখিনি যথেষ্ট ভাল আৰু ম'বাইলটোৰ বিশেষকৈ বেছি ভাল লাগিছে মোৰ কেমেৰাটো আৰু তাৰ আপোনাৰ বেটেৰী কোৱালিটীটো যথেষ্ট ভাল আৰু যিহেতু বহুত সময় মই ম'বাইল চাৰ্জ নকৰাকৈ বা নিদিয়াকৈয়ে চলি গুচি যায় আৰু তাত আপোনাৰ যিটো স্পীকাৰ আছিলে স্পীকাৰৰ চাউণ্ডটো ইমান ইমান সুন্দৰ মই যিটো মানে আগৰ ম'বাইলটোততো পোৱা নাছিলোৱেই কিন্তু মই বেলেগ ম'বাইলতো মই আজিলৈকে ইমানটো ভাল কোৱালিটী স্পীকাৰ মই পোৱা নাই মানে আৰু ম'বাইলটো আপোনাৰ ক'ব গ'লে কিছুমান ম'বাইলত নেটৱৰ্কে নাপায় ইমানে আপোনাৰ চিমটো কানেক্ট কৰাৰ পাছতো ম'বাইলটোৰ নেটৱ'ৰ্ক আপুনি বিচাৰি ফুৰিবলৈ জেগাই জেগাই ঘূৰি ফূৰিবলগীয়া হয় কিবা কৰিবলগীয়া হয় কিন্তু মই এই ম'বাইলটোত নেটৱৰ্ক স্পীডটো ইমান সুন্দৰ পাইছোঁ ইমান ধুনীয়াকৈ চলাব পাৰিছোঁ যথেষ্ট ভাল লাগিছে তাৰ কাৰণে আৰু ইয়াত আপোনাৰ বেটেৰীটোৰ কথা কৈছিলোঁৱেই মই বেটেৰী যথেষ্ট সময় চলাব পাৰি কিন্তু ইয়াত বেটেৰী সময়টোত আপোনাৰ বেটেৰীৰ এমএইচটো আপোনাৰ সাত হাজাৰ এমএইচৰ আছিলে বেটেৰীটো আৰু আপোনাৰ ইয়াত মোক তাত দিছিলে যে ইয়াত দুটা চিম লগাব পৰা যায় মানে দুৱেল চিম এভেইলেবুল আছিলে তো তাত সেইমতে দুৱেল চিম এভেইলেবুল আছে লগাব পৰা জেগা আৰু যিহেতু মোক তাত এটা মেমে মেমৰি কাৰ্ড মোক অৰ্ডাৰটোতে দিছিলে যদিও সেই মেমৰি কাৰ্ডটো অৰ্ডাৰটো মেমৰি কাৰ্ডটোৰ জিবিটো কম কিন্ত তাত মই বহুত বেছি জিবিত মেমৰি মেমৰি কাৰ্ডো ইউজ লগাই পেলাই মই ইউজ কৰিব পাৰোঁ আৰু ইমানখিনি কোৱালিটিজ থকা বস্তু প্ৰডাক্টকেইটা ইমান কম দামতে দিয়াৰ কাৰণে আপোনালোকক অশেষ অশেষ ধন্যবাদ